তিনি ফেব্ৰুৱাৰী দুহেজাৰ বিছ চাৰি মাৰ্চ দুহেজাৰ চৌব্বিছ সাত ডিচেম্বৰ দুহেজাৰ দছ দছ এপ্ৰিল দুহেজাৰ পোন্ধৰ এণ্ড চাৰি জুন দুহেজাৰ বাইছ